ভূগোল আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক এক গুৰুত্বপূৰ্ণ অংশ ভৌগোলিক জ্ঞানে আমাক ৰাষ্ট্ৰসমূহৰ মাজত বিশ থকা সম্পৰ্ক পাৰস্পৰিক নিৰ্ভৰশীলতা বিশ্বত ঘটা কিছুমান ঘটনাৰ বুজাত সহায় কৰে ইয়াৰ উপৰিও ভূ ৰাজনীতি অৰ্থনৈতিক কাৰ্যকলাপ আৰু বৈদেশিক নীতিৰ বিষয়েও ভালদৰে বুজাত আমাক সহায় কৰে ভৌগোলিক জ্ঞানে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বাবে কিছু কিছু গুৰুত্বপূৰ্ণ দিশ উপলব্ধ হয় তাৰ ভিতৰত ৰাষ্ট্ৰসমূহৰ মাজত আমাৰ সম্পৰ্ক বুজাত সহায় কৰে ভৌগোলিক স্থান জলবায়ু আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰসমূহৰ মাজত আমাৰ সম্পৰ্ক গঢ়ি উঠে ভৌগোলিক জ্ঞানে এই দিশবোৰ বুজাত আমাক ভালদৰে সহায় কৰে যাৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পাৰিক নিৰ্ভৰশীলতা সহযোগিতা আদি বুজা যায় ভূ ৰাজনীতি বুজাত সহায় কৰে ভৌগোলিক জ্ঞানে আমি কোনো এখন ৰাষ্ট্ৰ ৰাজনীতিত কাৰ্যকলাপত ভৌগোলিক অৱস্থানৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ ভৌগোলিক জ্ঞানে ভূ ৰাজনৈতিক পৰিস্থিতি যেনে সীমান্ত বিবাদ হাইক বাণিজ্যৰ পথ আৰু যিবোৰ শক্তি আছে সেই শক্তিসমূহৰ উৎসসমূহৰ বুজাতো আমাক ভৌগোলিক জ্ঞানে সহায় কৰে তাৰ বাহিৰেও অৰ্থনৈতিক যিবোৰ কাৰ্যকলাপ হয় ৰাষ্ট্ৰৰ দুখন বা বিভিন্ন ৰাষ্ট্ৰৰ মাজত যিবিলাক অৰ্থনীতিক কাৰ্যকলাপ হয় সেই কাৰ্যকলাপসমূহ বুজাটো আমাক ভৌগোলিক জ্ঞানে যথেষ্ট সহায় কৰে যিদৰে বিভিন্ন অঞ্চলৰ অৰ্থনীতিক সম্পদ আৰু বিকাশৰ ধৰণ ভৌগোলিকভাৱে ভিন্ন হ'ব পাৰে ভৌগোলিক জ্ঞানে বিভিন্ন দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ বাণিজ্য পথ সম্পদ বিতৰণ আদি বুজাটো সহায় কৰে বৈদেশিক নীতি নিৰ্ধাৰণতো ভৌগোলিক জ্ঞানে আমাক যথেষ্ট সহায় কৰে বৈদেশিক নীতি নিৰ্ধাৰণৰ বাবে যিদৰে ভৌগোলিক জ্ঞান এক গুৰুত্বপূৰ্ণ উপাদান হৈ পৰে ৰাষ্ট্ৰসমূহে নিজৰ ভৌগোলিক অৱস্থান সম্পদ আৰু অন্যান্য ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কৰ ওপৰত ভিত্তি কৰি কিছুমান বৈদেশিক নীতি নিৰ্ধাৰণ কৰে যিবোৰ আমি ভৌগোলিক জ্ঞানৰ ওপৰত উপলব্ধ কৰিহে আমি আগবাঢ়িব পাৰোঁ তাৰোপৰি বিশ্বৰ ঘটনা আৰু পৰিঘটনাবোৰ বুজাত আমাক ভৌগোলিক জ্ঞানে যথেষ্ট সহায় কৰে ভৌগোলিক জ্ঞানে বিশ্বৰ বিভিন্ন দেশত ঘটা ঘটনা আৰু পৰিঘটনাবোৰ বুজাত সহায় কৰে উদাহৰণস্বৰূপে ধৰক জলবায়ু পৰিৱৰ্তন প্ৰাকৃতিক দুৰ্যোগ বা মানৱ সমাজৰ ওপৰত প্ৰভাৱ বুজাত ভৌগোলিক জ্ঞানে সহায় কৰে সামগ্ৰিকভাৱে আমি চাবলৈ যদি যাওঁ ভৌগোলিক জ্ঞানে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কে গভীৰ বুজাবুজি প্ৰদান কৰে আৰু বিশ্বৰ ঘটনাবোৰৰ সৈতে জড়িত বিভিন্ন দিশসমূহত বুজাত সহায় কৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভিন্ন ৰাষ্ট্ৰৰ বৈদেশিক সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসৰ বিষয়ে অধ্যয়ন কৰাত ভৌগোলিক জ্ঞানে আমাক সহায় কৰে ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বাবে ভৌগোলিক জ্ঞানে ভূ ৰাজনীতি ৰাষ্ট্ৰসমূহৰ ভৌগোলিক অৱস্থান সম্পদ সীমান্তই সকলো বৈদেশিক নীতি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আদিত প্ৰভাৱ কৰাটো আমাক সহায় কৰে এই সকলোবোৰ দিশতে ভৌগোলিক জ্ঞান যথেষ্ট গুৰুত্বপূৰ্ণ ভৌগোলিক জ্ঞান থাকিলে আমি এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ সকলো দিশ আমি ভালদৰে বুজাবুজিত সহায় হয় যি দেশসমূহৰ মাজত বুজাবুজি কৰাত সহযোগিতা আৰু শান্তি স্থাপনত সহায় কৰে ৰাষ্ট্ৰৰ কল্যাণকামিতা ইয়াৰ ৰাজনৈতিক বিশ্বাস তথা পৰম্পৰাজী নিৰাপত্তা ভৌগোলিক অখণ্ডতা আৰু সুৰক্ষত সুৰক্ষা ৰাষ্ট্ৰখনৰ স্বাৰ্থ নিহিত হৈ আছে ভৌগোলিক জ্ঞানে আন্তঃৰাষ্ট্ৰীয়ৰ দিশসমূহত ৰাজনীতিক হওক অৰ্থনীতিক সকলো বিষয়তে আমাক ভালদৰে সহায় কৰাত সহায় কৰে আৰু তাৰ কাৰণে আমাক ভৌগোলিক জ্ঞান যথেষ্ট গুৰুত্বপূৰ্ণ ভৌগোলিক জ্ঞান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বুজাবুজিৰ বাবেও গুৰুত্বপূৰ্ণ হয় বিভিন্ন দেশৰ ভোগোলিক বৈশিষ্ট্যসমূহ বুজিলে আমি দেশসমূহৰ দেশ সকলো দেশৰে সমস্যাবোৰ পৰিৱেশ সংক্ৰান্তিয় সমস্যা স্বাস্থ্যজনিত সমস্যা আৰু অৰ্থনৈতিক সমস্যা সমাধানৰ বাবে সহযোগিতা বৃদ্ধি কৰিব পাৰি সম্পদ বিতৰণৰ ক্ষেত্ৰতো ভৌগোলিক জ্ঞান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে দেশ এখনৰ ভৌগোলিক পৰিস্থিতিয়ে ইয়াৰ সম্পদ বিতৰণত প্ৰভাৱ পেলায় কিছুমান দেশে প্ৰাকৃতিক সম্পদত চহকী হ'ব পাৰে আনহাতে কিছুমান দেশ কম সম্পদৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে সম্পদৰ এই বিতৰণে আন্তৰাষ্ট্ৰীয় সম্পৰ্কত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰোপৰি সীমান্ত আৰু ভৌগোলিক অৱস্থানৰ ক্ষেত্ৰতো ভৌগোলিক জ্ঞানৰ যথেষ্ট গুৰুত্বপূৰ্ণ দিশ আছে কোনো দেশৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ সীমান্তই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত যথেষ্ট প্ৰভাৱিত কৰে যদি আমি উদাহৰণস্বৰূপেত চাওঁ সাগৰীয়ৰ পথ বা স্থল পথৰ কাষত থকা দেশসমূহে এখন দেশে আন এখন দেশৰ লগত বাণিজ্য বা যোগাযোগৰ ক্ষেত্ৰতে সুবিধা লাভ কৰিব পাৰে আৰু আনহাতে যেতিয়া কোনো সীমান্ত বিবাদ হয় তো ভৌগোলিকভাৱে বিচ্চিন্ন দেশসমূহে সেই সমস্যাসমূহৰ সন্মুখীন হ'ব পাৰে ভূগোল যিহেতু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কে গুৰুত্বপূৰ্ণ অংশ হয় তো ই দেশসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক সীমান্ত শক্তি আৰু শক্তিৰ বিতৰণ আদিত সহায় কৰে ৰাজনৈতিকভাৱে বা ভূগোল ভৌগোলিক জ্ঞান যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে ৰাজনৈতিক ভূগোল হৈছে ভৌগোলিক অৱস্থানতে গঠিত এক দিশ ৰাজনীতিক শক্তিয়ে কেনেদৰে প্ৰভাৱিত হয় সেই বিষয়ে অধ্যয়ন কৰে তাৰপৰি ভূ ৰাজনীতি বুলি ক'লে আমি দেশৰ ভৌগোলিক অৱস্থানৰ ভিত্তিত ৰাজনীতিক সিদ্ধান্ত আৰু কাৰ্যকলালাপ অধ্যয়ন কৰাটো হয় ইয়াৰ দ্বাৰা আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত দেশ এখনৰ ভূমিকা আৰু ক্ষমতা বুজাত সহায় কৰোঁ ভৌগোলিক জ্ঞানে আন থাকিলে আমাৰ যথেষ্ট লাভৱান আমি হ'ব পাৰোঁ ভূগোল আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক যিহেতু এটা গুৰুত্বপূৰ্ণ অংশ হয় ত' তাৰ জৰিয়তে আমি ৰাষ্ট্ৰীয় নীতি বৈদেশিক নীতি আন্তৰ্জাতিক চুক্তিবোৰত বুজাবুজিত আমি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ভৌগোলিক জ্ঞানে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত যেনে ভৌগোলিক জ্ঞান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বুজাবুজিব বাবে এক গুৰুত্বপূৰ্ণ বিভিন্ন দেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ বুজিলে আমি বিভিন্ন সমস্যাসমূহ সমাধান কৰাত যথেষ্ট আমাৰ সহায় হয়